কৃষিত ব্যৱহাৰ হোৱা বিভিন্ন আহিলাসমূহ হ'ল নাঙল জবকা কোৰ মৈ মৈ টকা লাহনী কাঁচি বিৰিয়া ইয়াৰোপৰি আৰু বহুতো আছে সৰু সুৰা ব্যৱহৃত বস্তু প্ৰধান বস্তু হৈছে এই কেইপদ ইয়াত নাঙলৰ কাম হৈছে প্ৰথম প্ৰথম নাঙলেই ব্যৱহাৰ কৰা হয় নাঙলে মাটিখিনি ফালি দিয়ে ফালি দিলে তাত পানী সোমাই মাটিতো কোমল হয় কোমল হোৱাৰ পিছত তাত যিখিনি জাবৰ জোঁথৰ থাকে হাবি বন লতা থাকে সেইখিনি জবকাৰ জৰিয়তে টানি চাফা কৰা হয় জবকা হৈছে এখন লোহাৰ বস্তু তাত বাঁহৰ নাল লগাই লোৱা হয় সেই বাঁহৰ নালত ধৰি খেতি পথাৰ ডৰাত জুবুকিয়াই দিয়ে টানি টানি আনে আনি পেলাই সেই হাবিখিনি গুচোৱা হয় গুচোৱা হোৱাৰ পিছত কোৰে কাষ বাৰবোৰ কাটি আলি পদুলিবোৰ ঠিক ঠাক কৰি দিয়ে তেতিয়া মাটি ডৰা সম্পূৰ্ণ ওলোৱা যেন হয় কিন্তু প্ৰধান বস্তু হৈছে নাঙল নাঙল হৈছে কাঠেৰে বনোৱা এবিধ আহিলা ইয়াত লোহাৰ ফাল কয় সেইটো ফাল বজাৰত কিনিবলৈ পোৱা যায় সেই ফাল খেতিয়কে নিজে ঘৰতে বনাই লয় ফালটো লগাই নাঙলটো ব্যৱস্থা কৰি লয় এই ফালৰ জৰিয়তে মাটিখিনি ফালে আৰু ফলাৰ পিছত জবকাৰে সেই মাটি যিখিনি মাটি তৈয়াৰ হ'ল সেই তাৰ লতা বনবোৰ জবকাৰে টানি পেলায়

দিব সেইটো হৈছে কোৰৰ কাম আৰু লগত দৰকাৰ হ'ল মৈ মৈখনো বাঁহেৰেই বনোৱা হয় বাঁহ কাটি খেতিয়কে নিজৰ সুবিধা অনুযায়ী বাঁহ বনাই লোৱা হয় খেতিৰ সঁজুলিবোৰ খেতিয়কেহে প্ৰায় নিজেই বনাই লয় সেই বস্তুবোৰৰ যিখিনি কিনিবলগীয়া কিনি আনি নিজে ঘৰতে তৈয়াৰ কৰি লয় খেতি কৰিবলে হ'লে বস্তুখিনি ভাল হ'লে নিজৰ সুবিধাটো ভাল হৈ যায় এতিয়া মৈখনৰ যিটো টকা বুলি ক'লোঁ মৈ হৈছে দুফালে দুচটা বাঁহ দি পেলাই মাজত সৰু সৰুকে বাঁহ লগাই পেলাই বনাই তাত যিটো টানিবলগীয়া যিটো থাকে সেইখনকে ট টকা বুলি কয় টকা দি পেলাই টানি জাবৰ গুচোৱা হয় টকাৰ পিছত আহিলে এতিয়া কঠিয়া পাৰিব লাগিব কঠিয়াতলী সাধাৰণতে বাম জেগাত পৰা হয় বাম জেগাত কঠিয়াতলী পাৰিবলে পানীৰ প্ৰয়োজন হয় পানীটো এতিয়া আঁতৰৰ পৰা আনিবলগীয়া হয় আঁতৰৰ পৰা আনিবলে যাওঁতে লাহনীৰ প্ৰয়োজন হয় লাহনীখনো ঠিক খেতিয়কে নিজেই বনাই লয় দীঘল এডাল বাঁহৰ ঠাঁৰিত টিন কাটি পেলাই তেওঁলোকৰ সুবিধা অনুযায়ী ব্যৱস্থা কৰি লয় আৰু পানী সিঁচি কঠিয়াতলী বোকা কৰে সেইখনেই হৈছে লাহনী লাহনীৰ পিছত আহিলে এতিয়া ধান লাহে লাহে ৰোৱা হৈ গ'ল ৰোৱাৰ পিছত ধান ক্ৰমান্বয়ে ডাঙৰ হ'ল ডাঙৰ হোৱাৰ পিছত নিয়নি আহিলে নিয়নি খেতিয়কে কৰিলে কৰাৰ পাছত ধান পকিলে পকাৰ পিছত এতিয়া সেই ধান চপাবৰ সময়ত প্ৰধান বস্তুটো দৰকাৰ হ'ল কাঁচি কাঁচিখন অৱশ্যে বজাৰত উপলব্ধ ঘৰত কোনোবাই নাল লগাই লয় কিন্তু কাঁচি কিনি অনাই হয় সাধাৰণতে কাঁচিৰ পিছত দাৱনীয়ে দান দালে ধান দোৱাৰ পিছত সেই ধান ঘৰলে আনিবলগীয়া হ'ল সেই ধান ঘৰলে আনিবলে বিৰিয়াৰ দৰকাৰ বিৰিয়াও সেই বাঁহৰে তৈয়াৰ কৰা হয় খেতিৰ সঁজুলি সকলোখিনিয়ে বুলি ক'ব পাৰি বাঁহৰ পৰাই প্ৰস্তুত কৰা হয় আৰু খেতিয়কে নিজেই নিজে প্ৰস্তুত কৰি লয় বিৰিয়াডালো তেনেকে দুয়োফালে জোং থাকিব মাজত কান্ধত দুখ নোপোৱাকে ব্যৱস্থা কৰি ল'ব বিৰিয়াৰে ধান কান্ধত অনা হয় আৰু তাৰপিছত বিৰিয়াৰ ধান আনি ঘৰ পোৱালেহি ঘৰ পৰোৱাৰ পিছত যেতিয়া মৰণা মাৰিবলগীয়া হ'ল তাতো যথেষ্টকেইটা বস্তুৰ দৰকাৰ হয় যেনে ধৰক ওখোন লাগিলে ওখোনটোৱে মৰণা মাৰিবৰ সময়ত ওখোনৰ বিশেষ প্ৰয়োজন কাৰণ কিনাৰলে যোৱা ধানখিনি চপাবলে ওখোনৰ দৰকাৰ হয় ওখোনটোৰ লগতে এডাল বাহনীও দৰকাৰ হয় সেইডালো আমাৰ খেতিৰ সঁজুলিতে পৰি যাব কাৰণ মৰণা ধান সামৰিবলে আমাক বাহনী দৰকাৰ হ'ল সেই বাঁহনীও বাঁহৰে বনাই আৰু ওখোনো বাঁহৰে বনায় সিমানখিনিয়ে আৰু বহুত সৰু সুৰা বস্তু আছে খেতিৰ খেতিৰ সঁজুলি বস্তু কিন্তু প্ৰধানকে এইকেইটা বস্তুৱেই প্ৰয়োজন হয়